বৰ্তমান সময়ত আমাৰ বেমাৰ আজাৰ হ'লে আমি লক্ষিমপুৰ চিকিৎসা মহাবিদ্যালয়খনলৈ যাওঁ এই চিকিৎসা মহাবিদ্যালয়খন খুব সুন্দৰভাৱে পৰিচালনা কৰা দেখা পোৱা যায় আৰু ইয়াৰ নামভৰ্তি আৰু চিকিৎসা প্ৰক্ৰিয়াও খুব সহজ ধৰণৰ বৰ্তমান সময়ত যিহেতু এই চিকিৎসা মহাবিদ্যালয়খনত নতুন নতুন কৰ্মচাৰী নিযুক্তিও দিছে যাৰ ফলত তেওঁলোকে নিজৰ কামবোৰ সুন্দৰভাৱেই পালন কৰে আৰু আমি কিবা সুধিলে তেওঁলোকে আমাক সেই সকলোবোৰ সন্দৰকৈ বুজাই মেলি দিয়ে